এক লাখ পঞ্চাছ হাজাৰ ছশ পাঁচ লাখ পঞ্চাছ হাজাৰ নশ সাত লাখ সত্তৰ হাজাৰ নশ ন লাখ নব্বৈ হাজাৰ নশ এহেজাৰ